অ সঠিক ভাৱে ক'ব গ'লে ৰন্ধাত কিমান সময় অতিবাহিত কৰিব বিচাৰেটো মানে ধৰক বেলেগসকলে কিবা বস্তু বনাওঁতে যিমান সময় লাগে মোৰো সিমান সময়ে লাগিব কিন্তু তাতো এটা কথা থাকে সবৰে বনোৱা পদ্ধতি বেলেগ কাৰিকৰীখিনিও বেলেগ থাকে এতিয়া ধৰক আমি মাছ বনাওঁ বা মাংস বনাওঁ ঠিক তেনেকৈ মাংসত অলপ সময়টো মাংসতকৈ মাছতকৈ অলপ বেছি হয় আৰু মাছত অলপ সময়টো মাংসতকৈ কম হয় যা যোগাৰ কৰি খিনি লোৱা মাংসত অলপ যা যোগাৰটো বেছিকৈ লাগে কিন্তু মাছত অলপ কম হ'লেও হয় সেই ভাগে চাব গ'লে মোটামুটি আপোনাৰ মাংস বুলি ক'লে এক ঘণ্টা সময় লাগেই কিন্তু ঠিক মাছটোত সিমান সময় নালাগে মাছটোত আপোনাৰ ধৰক পঞ্চল্লিছ মিনিট বা বিয়াল্লিছ মিনিট তেনেকুৱা সময় লাগিব কিন্তু প্ৰথম কথা হ'ল আমি বস্তুখিনি যোগাৰ কৰি লোৱা আমাৰ নিচেই ধৰক আমি য'ত ৰান্ধি আছোঁ যিটো জেগাত আমি ৰান্ধি আছোঁ বাৰু পাকঘৰত ৰান্ধি আছোঁ আমাৰ ৰন্ধাৰ ওচৰত আমি বস্তুখিনি যদি যোগাৰ কৰি লওঁ যিখিনি বস্তু আমাৰ ব্যৱহাৰ হয় ৰান্ধি থাকোঁতে ধৰক পিয়াঁজ আদা নহৰু তেল নিমখ জলকীয়া ইত্যাদি বা মা মচলা সকলোখিনি যদি যোগাৰ থাকে অকণমান সোনকাল হয় আৰু সেইখিনি যদি আঁতৰত থাকে অনা নিয়া কৰি থাকোঁতেও অকণমান সময় লয় আৰু সেইকাৰণে তেনেকৈ ক'ব গ'লে সময় সিমানেই লাগিব আপোনাৰ বেলেগৰ যিমান লাগে আমাৰো সিমানো লাগিব কিন্তু তাৰ ওপৰত এটাও থাকে তৃপ্তিৰো কথা থাকে যিমান সময় হয় বোলে সিমান তৃপ্তিও হয় মাছ বা মাংস যিমান পাক উঠে সেই পাকটোৰ ওপৰটো কিছুমান সময় থাকে যিমান সময় হয় সিমান পাক উঠে সেইকাৰণে খোৱা জুতিটো যিমান ভালকৈ বনোৱা হয় সিমান সময় ল'ব আৰু যিমান সময় ল'ব সিমান খাবলৈ ভাল হ'ব আৰু এটা কথা এদিন আকৌ মোৰ এটা কথা হ'ল মাটিমাহ বনাবলৈ ল'লোঁ কেৰাহিত ভাজিলোঁ ভাজি ভাজি অলপ তাৰ পিছত অলপ দেৰি ভজাৰ পিছত মই পানী ধালিলোঁ নাই মাটিমাহ নহয়েই তাৰপিছত নমালোঁ খাবলৈ লইছোঁ খাবলৈ ইমান বেয়া খাই সোৱাদ লগা নাই মানুহজনীয়ে কৈছে আপুনি কি বনালে মোৰ তাৰপিছত বোলো কি হ'ল কথাটো মোক সুধিলে মই বোলো মই এনেকৈ ভাজিলোঁ ভাজি পেনি বনালোঁ তাৰপিছত মোৰ ভুলটো মোৰ মানুহজনীয়ে আঙুলিৱাই দিলে যে এনেকৈ নহয় আপুনি বস্তুটো মাটিমাহটো আপুনি প্ৰথমতে প্ৰেচাৰত বইল কৰিব লাগিব বইল মানে কি চিটি মৰাব লাগিব অলপ চাৰি পাঁচটা চিটি মৰাই তাৰপিছত উলিয়াই লৈ এটা বাচনত কাঢ়ি তাৰপিছত কেৰাহিত তেল দিব লাগিব তেল পিঁয়াজ নহৰু আদা জলকীয়া যি দিয়ে আপোনালোকে দি মেলি তাৰপিছতহে মাটিমাহটো দিব লাগিব আৰু মাটিমাহটো সিজিবৰ কাৰণে বিশেষকৈ চ'দাও দিব পাৰে বা মই দিছোঁও তেনেকৈ মোক দেখাই দিলে এটা কম পৰিমাণত যাতে স্ৱাস্থ্যৰ কাৰণে হানিকাৰকো নহওক বেছি হ'লে স্ৱাস্থ্যৰ কাৰণে হানিকাৰকো হ'ব পাৰে সেইকাৰণে এটা জোখত সেইটোৱে মোৰ আভিজ্ঞতা